অঁ কোৱা এই ঘৰতে আছোঁ কিবা কাম আছিলে নেকি অঁ কোৱাচোন

অঁ হয় বাৰু কথাটো কিবা কৰিম বুলি ভাবিছানি অঁ কথাটো ভাল ভাবিছা বাৰু কেতিয়াকে কি কৰিবা অঁ এতিয়া সোনকালে মিটিং এখন পাতি লোৱা ভাল হ'ব টাইমখিনি দিবলে অ অঁ দি দিয়া সোনকালে কৰা যিমান সোনকালে পালে ভালহে

অঁ হ'ব বাৰু তুমি মোলে ফোন এটা কৰি দিবা মিটিংখন বহাৰ আগে আগে এতিয়ালৈকেতো টাইম ঠিক হোৱা নাই

অঁ হ'ব বাৰু মই কৈ দিম ওচৰৰখিনিক তুমি হেইটো চিন্তা কৰিব নেলাগে নহয় তুমি এইটো চিন্তা কৰিব নেলাগে বাৰু মই ওচৰৰখিনিক কৈ দিম বাৰু অঁ হ'ব বাৰু তুমি মোলৈ ফোন এটা কৰিবা অঁ হ'ব তেন্তে দিয়া